আপোনাৰ প্ৰশ্নটিৰ কাৰণে ধন্যবাদ মই এনেই শনিবাৰ ৰবিবাৰ মোৰ প্ৰায়ে বন্ধয়ে থাকে আৰু মই যিহেতু ষ্টুডেন্ট বৰ্তমান ত' শনিবাৰ ৰবিবাৰ মই বন্ধ পালেই মোৰ যোনখিনি কাম থাকি যায় গোটেই সপ্তাহটোৰ কিবা চেমিনাৰ থাকে প্ৰজেক্ট থাকে একদম পোনপ্ৰথমে মই সেইখিনি কমপ্লিট কৰি শেষ কৰোঁ যাতে মই পিছৰলৈকে শনিবাৰ হওঁক ৰবিবাৰ হওঁক দিনৰ ভাগত যদি মই পঢ়ি নাইবা কামখিনি শেষ কৰোঁ তেতিয়া মই শনিবাৰৰ ৰবিবাৰৰ সন্ধিয়াৰ পৰা মই ক'ৰবাত ওলাই যাওঁ যেনিবা নাইবা বজাৰ পাতি থাকিলে বজাৰ কৰিবলৈ যাওঁ নাইবা মা আৰু বাৰ লগত ক'ৰবাত ফুৰিব যাওঁ নাইবা নিজৰ বান্ধ বন্ধু বান্ধৱীৰ লগত ক'বাত ওচৰতে ফুৰি আহোঁ খাই আহোঁ শনিবাৰটো প্ৰায়ে সেনেকেই কটাওঁ আৰু ৰবিবাৰ প্ৰায়ভাগ একদম মৰ্ণিঙত মই মন্দিৰত যাওঁ মা যায় কেতিয়াবা নাইবা বা যায় নাইবা অকলেও যাওঁ মন্দিৰত গৈ পেলাই চাকি বন্তি জ্বলাইকেনে সেৱা কৰিকেনে আহোঁ সকলোবোৰ সপ্তাহত ৰবিবাৰে মৰ্ণিং প্ৰায়ভাগত মই মন্দিৰতে যাওঁ আৰু তাৰপিছত দিনটো থাকোঁ আৰু এনেই ঘৰতে থাকোঁ নাইবা কেতিয়াবা যদি কিবা ওলায় ক'ৰবাত কিবা কাজ কৰ্ম হয় যাব লগা থাকিলে যাওঁ ফুৰিব লগা থাকিলে ফুৰোঁ কিন্তু দিনত মই জানো সদায় মানে মই মন্দিৰতে যাওঁ আৰু মোৰ ভালো লাগে ৰবিবাৰটোত সোমবাৰে ৰবিবাৰটোত গৈ পেলাই মন্দিৰত সেৱা জনোৱা আৰু বাকী প্ৰায় সময়খিনি মই এনেই ঘৰতে কটাও নাইবা ফুৰিবলৈ যাওঁ বজাৰ তজাৰ কৰোঁ এইবোৰ বাকী একো নাই সেয়াই আৰু